যিহেতু ময়ো এজন গ্ৰাহক সেইবাবে মই সুৰক্ষামূলক বা নৈতিক পশুপালন বিভাগ সমূহক সমৰ্থন কৰিবলৈ হ'লে সেই পশুটো বা জীৱ জন্তুটো কেনেকুৱা বা বেমাৰ আজাৰ আছে নেকি নাইবা অসু কিবা কি প্ৰব্লেম আছে নেকি সেইবোৰ চাই কিবা এট বস্তু কিনা হয় নাইবা সেইবোৰ কিমান কিমান দিন জীয়াই থাকিব বা কিমান ভাল কিমান বেয়া সেইবোৰক চাই গ্ৰাহক এজনে সেই বস্তুটো ক্ৰয় কৰে বা সেই তাক দেখি আকৌ বেলেগ এজনে ক্ৰয় কৰিব সেইবোৰ দেখিয়েই গ্ৰাহক এজনে পশু বা অন্য জীৱ জন্তু কিনে বা কিবা বস্তু কিনে যিহেতু সব আমি গাঁও অঞ্চলত বাস কৰা মানুহ সেইবাৰে চৰকাৰী আঁচনি সমূহৰ বিষয়ে ইমান অৱগত নহয় চৰকাৰী আঁচনি বুলি ক'লে বহুত আছে কিন্তু পশুপালনৰ ক্ষেত্ৰত ইমান আঁচনি আছে বুলি মই এতিয়ালৈকে শুনা নাই যদি আছেও মই হয়তো এতিয়ালৈকে গম পোৱা নাই হয়তো মই দাবী এইটোৱেই যে মোৰ পৰা দাবী এইটোৱেই যে মই চৰকাৰক পৰামৰ্শ দিবলৈ হ'লে আমি জীৱ জন্তুবোৰ ভালকৈ ৰাখিব লাগিব আৰু চ' যিহেতু তেতিয়াহে তেওঁলোকে বিশেষ আঁচনি এটা ব্যৱস্থা কৰিব আৰু পশুপালনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আৰু আমাৰো যথেষ্ট সুবিধা হ'ব